আমাৰ বিশেষকৈ গুৰুত্বপূৰ্ণ হৈছে আমাৰ ভাদ মাহত নামঘৰলৈ যোৱা গাঁৱৰ সকলো গোপিনীয়ে নামঘৰত নাম লয় গুৰু শংকৰদেৱৰ তিথি মাধৱদেৱৰ তিথি জন্মাষ্টমী আমাৰ ভাদ মাহতেই নামঘৰত পতা হয় আৰু বিহু আমাৰ বি বিহু বিহু আমাৰ তিনিটা কাতি বিহু কাতি বিহুত আমি পথাৰত যাওঁ পথাৰত ঔ টেঙা বা অমিতাৰে চাকি বন্তি জলাওঁ আৰু তুলসীৰ তলত আমি বন্তি জ্ৱলাওঁ তেনেকেই সৰু সৰু ল'ৰা ছোৱালীক মাতি আমি প্ৰসাদ দিওঁ আমাৰ সৰুৱে ডাঙৰক সন্মান কৰে বহাগ বিহুত বহাগ বিহুত আমাৰ ৰং ধেমালিৰে যায় ঘৰে ঘৰে হুঁচৰি গায় ৰং ধেমালিৰে বহাগৰ মাহটো আমি তেনেকৈ পাৰ কৰোঁ আৰু মাঘৰ বিহুত আমি ভোগালী বিহু ভোগালী বিহু আমি ভেলাঘৰ বনাওঁ ভেলাঘৰত মেজি মেজি জুই পুৱাওঁ তেনেকৈ সৰুৱে ডাঙৰক সন্মান কৰে তেনেকেই আমাৰ এয়াই আমাৰ গুৰুত্বপূৰ্ণ হৈছে কাতি কাতি বিহুক কঙালী বিহু বুলি কোৱা হয় আৰু মাঘৰ বিহু ভোগালী বহাগ বিহুৰ ৰঙালী আমাৰ গাঁওবাসীসকলে বহাগ মাহত ফাংচন পাতে ফাংচন পাতে তেনেকৈ গাঁৱৰ গাঁওবাসীসকলে তেনেকৈ ৰং ধেমালি কৰে সকলোৱে ভাল লাগে বুঢ়া বুঢ়ী সকলোৱে নাচে লাৰু পিঠা আমি বিহুত নানা ধৰণৰ তেনেকৈ ব বনাওঁ খোলাপিঠা তেলপিঠা বৰপিঠা দৈ চিৰা আমি বিহুত এয়া আমি ব্যৱহাৰ কৰোঁ চিৰা আমি ঢেঁকীত খুন্দো পিঠাগুড়ি খুন্দো তেনেকৈ পিঠাগুড়ি সেই পিঠা বনাওঁ এয়াই আমাৰ উৎসৱ